হেল্ল' অ' কোন হয় বাৰু অ' অ' কোৱাচোন কোৱা কোৱা অ' নাপাওঁ কোৱাচোন

অ' অ' কোন তাৰিখে যাবা বাৰু অ' অ' হ'ব কি যা যোগাৰ কৰি লৈছা নেকি অ' অ' কিমানকৈ লৈছা বাৰু অ' অ' নাই নাই নাই নাই অ' এনেই অ' অ' কেতিয়া পে' কৰিব লাগিব বাৰু অ' অ' অ' ঠিক আছে আৰু কোন কোন যাব অ' খাওঁ খাওঁ আৰু কোনোবা লগৰ অ' অ' অ' ঠিকে আছে তেনেহ'লে ন হয় অ' অ' অ' অ' কেইটা বজাত যাব যাবা বাৰু অ' অ' হ'ব মই ঘৰ ওচৰত থাকিলে হ'ব তাৰপৰা ড্ৰপ কৰি ল'বা ন আৰু তেনেকুৱাতো নাই বাৰু কাক বিছাৰিছে বা অ' অ' অ' অ' অ' ঠিক আছে দিয়া অ' অ' অ' নিশ্চয়